হয় আমি দেখাতকৈ আমাৰ অঞ্চলৰ ওচৰতে নিচেই ওচৰতে থকা বৰদলনি স্বাস্থ্যকেন্দ্ৰ বহুতেই উন্নতি হৈছে মই দেখাতকৈ আজিকালি ঘৰ দুৱাৰবিলাকো পকা হ'ল আৰু চাফ চিকুণ হ'ল অলপ ডাঙৰ আহল বহলকৈও বনালে আগতে প্ৰায় সৰু আছিলে মেডিকেলখন আজিকালি প্ৰায় ডাঙৰ হ'ল সময়তে ডাক্তৰ নাৰ্ছ সকলো সময়তে গ'লেই লগ পোৱা যায় আগতে ডাক্তৰ আৰু নাৰ্ছৰ সংখ্যাটো প্ৰায় কমেই আছিলে অজিকালি যোৱা লগে লগে বা যিকোনো এটা বেমাৰ আজাৰ হ'লে বা সকলো ধৰণৰ বেমাৰ তাত চায় আগতে বেলেগলৈ লিখি দিছিলে বা ইয়াত এইজন ডাক্তৰ নাই এইটো এইটো ৰোগৰ কাৰণে আজিকালি সকলো ধৰণৰ ৰোগেই তেওঁলোকে চায় আগতকৈ যথেষ্ট পৰিৱৰ্তন মই দেখিছোঁ মানে আগতকৈ আগতে ইমান সুবিধাজনক নাছিলে আজিকালি যিকোনো এটা হ'লেই তেওঁলোকে খৰ ধৰ কৰে আগতে মানুহ ইমান নাছিলে ডাক্তৰ বা নাৰ্ছ হওক আজিকালি গ'লেই তেওঁলোকক লগ পোৱা যায় লগ পোৱা যায় আৰু বেমাৰ আজাৰো ভালকৈ চায় আগতে ইমান সুবিধাজনক নাছিলে মানে আগতে আগতে যিকোনো ক্ষেত্ৰত ইমান সুবিধাজনক নাছিলে আজিকালি যিকোনো বেমাৰ আজাৰ হ'লে তেওঁলোকে পটককেনে লগ পোৱা যায় আৰু ভালদৰেও চায় তেওঁলোকে যথেষ্টখিনি এতিয়া উন্নতি হ'ল মেডিকেলখন ঘৰ দুৱাৰ পৰা আদি কৰি সব ঠিকেই আছে অগতে ইমান সা সুবিধা নাছিলে মানে আজিকালি ভাল হৈছে আৰু বহুতখিনি ভাল হৈছে যিকোনো ৰোগ হ'লে বা ইয়াত চাব ইয়াত এইটো বেমাৰ ধৰিব নোৱাৰিলেও বেলেগলৈ নিয়াৰ ক্ষেত্ৰতো তাত সুবিধা আছে এম্বুলেঞ্চ চেম্বুলেঞ্চে পটককেনে যোগাযোগ কৰি তেওঁলোকে ডিব্ৰুগড় হওক বা য'লেই নহওক তেওঁলোকে ইয়াৰ পৰা পঠিয়াই দিয়ে সোনকালে আৰু উন্নতি হৈছে আৰু বহুত মই জনাত আজিলৈকে